অ বাইদেউ অ এই আমাৰ গোটত আজি এতিয়া হেৰি নহয় যে এতিয়া পইচা দহ হেজাৰ এটা যে আহিছে আপুনি কি কৰিম বুলি ভাবিছে অ অ অ আকৌ জীৱিকা সখীয়ে কৈছে পইচা এক লাখ টকা এটাও দিব বুলি কৈছে অ মইও এই তাকেই ভাবিছোঁ যদি পাওঁ সেই কুকুৰা হাঁহ কুকুৰা বা গৰু ছাগলীকে এটা পুহিলে কাৰণ এইবোৰ পুহিলে কাৰণ নিজৰ খৰচটো নিজে পোৱা হয় আনলৈ হাত পাতিব নালাগে নিজে স্বাৱলম্বী হ'ব পাৰিম অ আৰু কি কৰিম বুলি ভাবিছে অ আচলতে এইবোৰ বিক্ৰী মেলি যি হ'ব পাৰোঁ মাইকী মানুহৰ যিবোৰ অ সৰু সৰু যিবোৰ যিবোৰ আশাবোৰ থাকে এই ধৰক আজি মানুহজনলৈ আশা নকৰি নিজে কিবা এটা নিজৰ কাৰণে কিবা ব্লাউজ এটাকে কিনা বা কিবা কাৰণত চাদৰ এখনকে কিনা এইবোৰকে অ আনলৈ আশা নকৰি নিজে নিজৰ চাবোন এডোখৰকে ধৰি লওক অ অ সেইটোৱেই বিক্ৰী পেলাই দুই এপইচা ঘটিবও পাৰি অ ঠিক আছে মই সেইটো বুলিয়ে ভাবিছোঁ আপোনাৰ পৰা এইটো জানি ভাল লাগিলে অ